মই ট্ৰেফিক আৰক্ষীৰপৰা বহুতো অসুবিধাৰ সন্মুখীন হৈছোঁ বিশেষকৈ কেতিয়াবা স্কুটিখন লৈ ওলাই গ'লে হেলমেট পিন্ধি যাব পাহৰি যাওঁ তেনেকৈও ধৰিছে পাঁচশ টকা ফাইন কাটি আকৌ কেতিয়াবা মানুহজনে গাড়ীখন উলিয়াৰ লগে লগে ছিট বেল্ট লগাবলৈ পাহৰা পাহৰি যায় তাৰ ফলত হাজাৰ হাজাৰ টকা ফাইন দিবলগীয়াত পৰিছে বাৰু বহু বাৰেই ট্ৰেফিক আৰক্ষীৰ হাতত ধৰা পৰিছোঁ ইয়াৰ আঁৰৰ কাৰণ কি নাজানো বিশেষকৈ কিন্তু বহুতো এনেকুৱা আছে পইচা খাম বুলি ৰখি থাকে বহুত ট্ৰেফিকৰ কাৰ টেফিক আৰক্ষীৰ কাৰণে বহুত সমস্যা কেতিয়াবা এনেকুৱা হয় গাড়ী ৰখাই থৈ দিয়ে আৰু কেতিয়াবা এনেকুৱা হয় ইমাৰ্জেঞ্চি ক'ৰবাত যাব হ'লেও ট্ৰেফিক আৰক্ষী মানে বহুত সমস্যা হয় বাৰু

আৰক্ষী পইচা খাবৰ কাৰণেই থাকে হেলমেট নিবিন্ধাৰ কাৰণে পাঁচশ টকা ভৰিবলগীয়া হয় কেতিয়াবা ছিট বেল্টোৰ কাৰণে কেতিয়াবা পলিউচনৰ কাৰণে ধৰে কেতিয়াবা কাগজ পত্ৰৰ কাৰণে যদি সঠিক তথ্য নাথাকে লাইচেঞ্চৰ কাৰণে মানে নানা ধৰণৰ সমস্যা থাকে আৰু মানে ক'বলৈ গ'লে বহুতো সমস্যা হয় ট্ৰাফিকৰ কাৰণে টেফিক আৰক্ষী কিছুমানে কেতিয়াবা এনেও হাৰাশাস্তি কৰে বাৰু আৰু প্ৰায় সঠিকভাৱে ট্ৰেফিক ব্যৱস্থা নথকাৰ ফলত বহুতো ট্ৰাফিক জাম গাড়ী গোৰাৰ জাম হৈ যায় আৰু ট্ৰেফিক পুলিচৰ আৰক্ষীৰ হাতত ধৰা পৰাৰ এইবিলাকে আৰু আৰু ধৰি পলিউশচনৰ কাৰণে ধৰে কেতিয়াবা কাগজ পত্ৰ যদি সঠিক নাথাকে তেতিয়াও ফাইন কাটে আৰু ইমানেই আৰু আৰক্ষীৰপৰা বহুত সমস্যাৰ সন্মুখীন হৈছোঁ আৰু সন্মুখীন হৈছোঁ হেলমেট নিপিন্ধিলেও ফাইভ পাঁচশ টকা ফাইন কাটে কেতিয়াবা কেতিয়াবা ট্ৰাফিক আৰু

ইয়াৰ আঁৰৰ কাৰণ ইমানেই আছিল মই ভাবোঁ ট্ৰেফিক আৰক্ষীয়ে সেইখিনি ভূমিকা গ্ৰহণ কৰিব লাগেও আৰু আৰু আৰু ক'বলগীয়া ইমানেই বাৰু ঢেৰ সমস্যাৰ সন্মুখীন হয় আৰু ট্ৰেফিক আৰক্ষীৰ কাৰণে